হেল্ল' তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ আপোনাক স্বাগতম আপোনাক মই কিদৰে সহায় কৰিব পাৰোঁ হয়

হয় নিশ্চয় আমাৰ ইয়াত আপোনাৰ বিশেষজ্ঞ ডক্তৰ আছে আমাৰ এচ ভূঞা আছে তেখেত বিশেষজ্ঞই হয় অষ্ট্ৰোপচাৰৰ আৰু যিহেতু এইখন চৰকাৰী আপোনাৰ চিকিৎসা মহাবিদ্যালয় ইয়াত আপুনি অতি কম খৰছত আপুনি বহুত ধুনীয়াকৈ আপোনাৰ অষ্ট্ৰোপচাৰ আৰু আপোনাৰ অন্যান্য যিকোনো সমস্যা আপুনি সমাধান আপোনাৰ ইয়াত হৈ যাব আপুনি অঁ হয় টাইম আপোনাৰ হয় হয় হয় আপোনাৰ সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে সদায় ৰাতিপুৱা দহটা বজাৰ পৰা আপোনাৰ আবেলি ছটা বজালৈকে ডক্তৰ ইয়াত উপলব্ধ হয় হয় তেওঁ আপোনাৰ সোমবাৰে থাকে তেওঁ আপোনাৰ বুধবাৰ থাকে আৰু শুক্ৰবাৰ তিনিদিন আপোনাৰ তেওঁ ইয়াত আপুনি উপস্থিত থাকে তেওঁ দুটা বজাৰ পৰা আপোনাৰ আবেলি ছটা বজালৈকে থাকে হয় ফীজসমূহ বিশেষ আপোনাৰ বেছি নহয় ইয়াত আপোনাৰ আপোনাৰ ডক্তৰ আপোনাৰ চাৰ্জ আপুনি লয় এক মাহ আপোনাৰ প্ৰায় এটা মিনিমাম চাৰ্জৰ পৰা আপোনাৰ লয় ডেৰশৰ পৰা আপোনাৰ চাৰ্জ লয় বাকী অষ্ট্ৰোপচাৰৰ কাৰণেও আপোনাৰ বিশেষ বেছি নহয় সেইখিনি কিমান হ'ব সেইখিনি আপুনি আহি পেলাই ইয়াত তেতিয়াহে আপুনি গম পাব পাৰিব কিন্তু মই আপোনাক এইটো নিশ্চিত কৰিব পাৰোঁ যে বহুত মানে বহুত কম মূল্যত আপোনাৰ ইয়াত অষ্ট্ৰোপচাৰটো আপোনাৰ হৈ যাব হয় হয় নিশ্চয় আহিব হয় হয় নিশ্চয় আপোনাৰ আপোনাৰ নামটো তেনেহ'লে মই ইয়াত তালিকাত আপোনাৰ লিপিৱদ্ধ কৰি থৈ দিম আপুনি সেইদিনা সোমবাৰে আহি পেলাই আপুনি ধুনীয়াকে প্ৰথমতেই আপুনি